অঁ খেতি অ' কঠিয়া পাৰছোঁহে এতিয়া আইজুং পাৰছোঁ বাইছ মুঠি আৰু বৰা চাউল বনি চাউলৰ হেৰি কি বুলি কয় এইটো এনেকে কিবাকিবি তিনিবিধ মান পাৰিছোঁ অঁ কঠিয়াৰ আছিল অঁ অঁ অঁ এই দিছোঁ দে ঘৰৰ তাতে লৈ পাৰিবি দে আমাৰ তাত নাই বাৰু এই ওচৰৰ বৰ ডেকাৰ তাত আছে দে অঁ তাহাৰ দুয়ো হ'ব দে ভাল লাগিব দে খাই ভাল হয়

তেতিয়াহ'লে এতিয়া লোৱা পাছত বেছি হ'লে গম পাম আৰু এই তাতে লোৱা পাছতহে গম পাম

এই অকণমান কমবা পাৰে ৰ এইবাৰ আকৌ বানপানী আহে নেকি মাৰি দিলে চেচে হ'ব আকৌ বানপানী অঁ দে লাগিলে আনিব লাগিব এতিয়া অঁ অঁ এই মই এই এই বৰডেকাৰটো দি পেলে কব লাগিব এতিয়া ময়ো কেনেকে গম পাম ধেই নাই ক'ত কোৱায়ে ভগৱান সময় নাই এইবিলাক কৰিব এইখিনি কৰিব সময় নাই আমাৰ এইখিনি কিবাকে কৰিছে বৰডেকাই মই লগত লাগি দিছোঁ আৰু